মোৰ আটাইতকৈ প্ৰত্যাহ্বানমূলক সাঁতোৰ বুলি ক'বলৈ গ'লে মই এবাৰ সাঁতুৰিব গৈছিলোঁ আমাৰ ঘৰৰ ওচৰৰে এটা পুখুৰীত আৰু সাঁতুৰিবলৈ লৈ যেতিয়া মই পুখুৰীটোত জাঁপ মাৰি দিলোঁ তেতিয়া পানীৰ তলত বাঁহ পুতি থোৱা আছিল আৰু সেই বাঁহত লাগি মোৰ ভৰিটো অলপ আঘাত পাইছিলোঁ যাৰ ফলত মই ভালকৈ সাঁতুৰিবও পৰা নাছিলোঁ পানীও দ আছিল আৰু তেতিয়া মই সেই চিলনী সাঁতোৰ চিলনী সাঁতোৰটো দি পেলাই মই পাৰলৈ আহিবলৈ চেষ্টা কৰিছিলোঁ চিলনী সাঁতোৰ মানে হৈছে যোনটো ওলোটাকৈ আমি সাঁতুৰিও সাঁতোৰো সেইটোক আমি চিলনি সাঁতোৰো বুলি কওঁ সেই সাঁতোৰটো দি মই পাৰলৈ আহিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই তেনেকৈ চিলনী সাঁতোৰ দি অহাটো মোৰ কাৰণে আটাইতকৈ কঠিন কাম বুলি মই ভাবোঁ তেনেকৈ আগতেও এবাৰ নদীত সাঁতুৰিব যাওঁতে সোঁত বেছি হোৱাৰ বাবে ভালকৈ সাঁতুৰিব পৰা নাছিলোঁ আৰু পানীও যিহেতু নদীত পানীও বহুত বেছি থাকে সেয়েহে ভালকৈ আমি সাঁতুৰিব পৰা নাছিলোঁ আৰু তেনেকৈ আহি আহি চিলনি সাঁতোৰ দি আহি আহি আমি যেনে তেনে মই সাঁতুৰিছিলোঁ সেই চিলনি সাঁতোৰটোৱে দিয়াতো মোৰ কাৰণে আটাইতকৈ কঠিন আৰু আটাইতকৈ প্ৰত্যাহ্বানৰ কাম বুলি মই ভাবোঁ কাৰণ চিলনি সাঁতোৰটোত ওলোটাকৈ সাঁতুৰি আহিব লগা হয় আৰু মই সাঁতুৰিব জানো মই প্ৰায় বিছ মিনিট ধৰি একেৰাহে সাঁতুৰিব পাৰোঁ